মই ভাল পোৱা ইনডোৰ গেম আছে লুডু লুডু আগতে আমি যোনটো বহি পাইছিলোঁ তাতে খেলিব পাৰিছিলোঁ কিন্তু বৰ্তমান আমাৰ ডিজিটেল যুগ হোৱাৰ কাৰণে আমি মোবাইলতো খেলিব পাৰোঁ আৰু আগৰ পৰাই আমি গৰম দিনত যেনেকৈ স্কুল বন্ধ থাকিলে ককা দেউতা সকলোৰে লগত বহি লুডু খেলিছিলোঁ এতিয়াও আমি খেলোঁ মোবাইলৰ জৰিয়তে মোবাইলত কিন্তু আমি সুবিধাও পাওঁ বেলেগ ঠাইৰ বেলেগ মানুহৰ লগত খেলিবলৈ অনলাইন জৰিয়তে

সেয়ে লুডু ভাল লাগে লুডুত আগতে কি হৈছিলে যেতিয়া বোৰ্ড টাইপৰ যোনটো কিতাপ টাইপৰ বোৰ্ড আছিলে তাত আমি গেজু কৰিব পাৰিছিলোঁ কিন্তু অনলাইন অহাৰ পাছত আমি গেজু কৰিব নোৱাৰোঁ সেইটো আমাৰ নিজৰ লাগে অনলাইনত আৰু বেছি ভালহে লাগে কাৰণ অচিনাকি মানুহৰ লগতো চিনাকি হৈ যায়